মই কাবাডী খেলা ভালপাওঁ আমাৰ ছোৱালীৰ সৈতে এটা গ্ৰুপ হওঁ সেই ছোৱালীৰ সৈতে গ্ৰুপ হৈ পেলাই আমি বেলেগ দলটোক কাবাডী কাবাডী মাৰি যেতিয়া আউট কৰি থৈ আহোঁ আউট কৰি থৈ আহাৰ পিছত আমাৰ দলটো জিকে যেতিয়া তেতিয়া মোৰ সেই চাই ভাল লাগে আৰু সেহেঁতৰ দলটো যেতিয়া আমাক কাবাডী কাবাডী মাৰবা আহিবো তেতিয়া আমি যেতিয়া হেঁচা মাৰি ধৰোঁ সেই চাই পেলাই ভাল লাগে ভাল লাগে কাৰণেই আৰু আমি সিহঁতক দলটোক হৰুৱাই পেলাই আমি জিকো জিকা কাৰণেও ভাল লাগে আৰু সেনেকুৱা মই খেলা চাই পেলাই বহুত ভাল পাওঁ সেইকাৰণে মই কাবাডী খেলাটো মোৰ বহুত প্ৰিয়